ধন্যবাদ ইমান বৰষুণৰ বতৰতো আপুনি মোৰ বিৰিয়ানি তেজপুৰ লেক হাউছৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ লগ ভগ আপোনাৰ আঠ কিলোমিটাৰ আপুনি অতি শীঘ্ৰে আনি দিয়াৰ বাবে মই আপোনাক ধন্যবাদ যাচিছোঁ